হয় মোৰ শিক্ষক অৰিজিত ছাৰ মোৰ শিক্ষক দলাদী মোৰ বান্ধৱী ৰিয়া মোৰ আৰু এজনী বান্ধৱী তন্মিতা মোৰ আটাইতকৈ প্ৰিয় বান্ধৱী মিলি